যিহেতু আমাৰ অসমত ভাষিক বৈষম্য দেখা দেখা পোৱা যায় আৰু পঁচপন্নথা পঁচপন্নটা স্থানীয় দোৱানৰ সৈতে যোগ হৈ যোগ হৈও আমাৰ অসমীয়া ভাষাটোৱে কেনেদৰে নিজৰ স্থিতি অক্ষুন্ন ৰাখিছে বুলি ভাৱে বিশেষকৈ অসমত আমাৰ অসমীয়া ভাষাৰ টো লৈ পেলাই প্ৰায় আমি বাতৰিকাকতৰ যোগেদি বা সংবাদ মাধ্যমৰ যোগেদি আমি খবৰ পাই আহিছোঁ যে ভাষাটো সংকটপূৰ্ণ এটা অৱস্থাত চলি আছে কিন্তু আমি যদি অলপ ঘূৰি চাওঁ আমাৰ অসমীয়া ভাষাটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন জিলাত ৰাজ্যত সকলোতেই কথিত ভাষাত ৰূপত চলি আছিলে লিংগুৱা ফ্ৰাংকা হিচাপে ইয়াক ব্যৱহাৰ কৰিছিলে গ্ৰহণ কৰিছিলে গতিকে সেই সময়ৰ কথাটোলৈ যদি আমি যাওঁ তেতিয়া অসমীয়া ভাষাটোৰ টোৰ যোগেদি আমি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ বাসিন্দাসকলে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে মনৰ ভাব বেপাৰ বাণিজ্য সকলো ক্ষেত্ৰতে তেওঁলোকে তাৰ মাধ্যমেদি কৰিছিলে কিন্তু এতিয়া আমি যদি চাওঁ পৰিসংখ্যাৰ ফালৰপৰা যদি চাওঁ বৰ্তমান অসমীয়া ভাষাৰ যিটো আমি সমীক্ষাত্মক দিশেৰে যদি চাওঁ অসমীয়া ভাষাৰ বৰ্তমান কোৱা মানুহৰ সংখ্যা আছে দুহেজাৰ এঘাৰ চনৰ যিটো আমাৰ পিয়লৰ মতে আঠচল্লিছ দশমিক আঠত্ৰিছ শতাংশ মানুহেহে এতিয়া অসমীয়া অসমীয়া ভাষাটো কৈ আছে আৰু বাকী বাকী শতাংশৰ ভিতৰত আমি চাবলৈ গ'লে বঙালী ভাষাৰ কোৱা মানুহৰ সংখ্যা প্ৰতিবছৰে বাঢ়ি গৈ আছে গতিকে সেইফালৰপৰা চাবলৈ গ'লেগৈ অসমীয়া ভাষাৰ একালৰ যিটো মৰ্যদা একালৰ যিটো শক্তি সেই শক্তিটো আমাৰ অসমৰ অসমীয়া ভাষাটোত অসমত কিছু হেৰি হৈছে বুলি আমি লক্ষ্য কৰিছোঁ আৰু আগন্তুক যিটো আমাৰ লোকপিয়ল হ'ব দুহেজাৰ একৈছ চনৰ আমাৰ লোকপিয়ল হ'ব লাগিছিলে সেই লোকপিয়লত যদি আমি এটা ভাষা ভিত্তিক যদি এটা পিয়ল হয় তেতিয়া অসমীয়া ভাষাটোৰ আৰু তললৈ যোৱাৰ আশংকা আমি কৰিব পাৰোঁ গতিকে অসমীয়া ভাষাৰ যিটো এটা সময়ত যিটো আমি গোটেই উত্তৰ পূৰ্বাঞ্চলত আমাৰ সকলোৱে গ্ৰহণ কৰিছিলে গতিকে সেই কথাটো এতিয়া অলপমান বৰ সংকটজনক অৱস্থাত আহি আছে বিশেষকৈ অসমীয়া ভাষাটোৰ কাৰণে এতিয়া দুই ধৰণৰ শত্ৰু আহি আমি আমাৰ চকুৰ আগত আমি দেখিবলৈ পাইছোঁ একপ্ৰকাৰ শত্ৰু হৈছে বাহিৰৰ আৰু একপ্ৰকাৰ শত্ৰু হৈছে আমাৰ আভ্যন্তৰীণ বা ভিতৰৰ আমাৰ অসমীয়া নিজৰ অসমীয়াৰ মানুহবিলাকৰ মাজতে যিটো মাতৃভাষাৰ প্ৰতি থাকিবলগা যিটো প্ৰেম বা যিটো ভালপোৱা সেইটো কমি গৈছে আৰু আমাৰ নৱ প্ৰজন্মৰ বহু বহু সংখ্যকে শতাংশটো মই ক'ব বিচৰা নাই তেওঁলোকে অসমীয়া ভাষাটোক যি ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিব লাগিছিলে বহু ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰাৰপৰা আঁতৰি আছে ইংৰাজী মাধ্যমত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বহু বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰিয়ালৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ অসমীয়া ভাষাটোৰ শিকাত তেওঁলোকে যি ধৰণে গুৰুত্ব লাভ কৰিব লাগিছিলে সেই ধৰণে লাভ কৰিবপৰা নাই গতিকে মই ভাবোঁ এনেকৈ যদি এটা অৱস্থালৈ গৈ থাকে আমাৰ ওঠৰশ ছয়ত্ৰিছ চনত আমাৰ অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে আমাৰ বঙালী ভাষাৰ প্ৰচলন হৈছিলে আৰু ওঠৰশ তেসত্তৰ চনলৈকে আমাৰ অসমত বঙালী ভাষাই স্থান পাইছিলে প্ৰায় দুকুৰি বছৰ গতিকে সেই তেনেকুৱা এটা ভবিতজ্ঞ ফাললৈ অসমীয়া ভাষাটো গৈ আছে নেকি বুলি আমি যিসকল ভাষাপ্ৰেমী বা যিসকলে ভাষাটোৰ প্ৰতি আমাৰ যিসকলৰ আমাৰ এটা টান আছে এটা মৰম আছে সেইসকল মানুহে আমি তেনেকৈ চিন্তা কৰোঁ আৰু এটা কথা হৈছে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত যে আমি যিবিলাক নৱ প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মোবাইলৰ তালৈ যি মেচেজ লিখে তেওঁলোকে মেচেজ এটা লিখোঁতে কিন্তু বৰ্ণমালাটো কিন্তু অসমীয়া বৰ্ণমালা তেওঁলোকে ব্যৱহাৰ নকৰে তেওঁলোকে ইংৰাজী এলফাবেট ব্যৱহাৰ কৰি পেলাই মেচেজটো তেওঁলোকে দিব পাৰে ফলস্বৰূপে এনেকুৱা হৈছে অসমীয়া ভাষাৰ যিটো যিবিলাক ইউজাৰচ বা যিটো মানে অসমীয়া ভাষাৰটো ব্যৱহাৰ কৰা মানুহৰ এই চাৰ্ভেটো যদি কৰা যায় তেতিয়া সেইফালৰপৰা কমি গৈছে আৰু আমি আমাৰ যিটো পিপোলচ লিংগুইষ্টিক চাৰ্ভে অব ইণ্ডিয়াৰ যে আমাৰ যিজন মানে সভাপতি প্ৰেচিডেণ্ট তেখেতে তেখেত মানে গণেশ শেনদেৱে কোৱা মতে যে প্ৰতি মাহে এটা ক্ষুদ্ৰ ভাষা হেৰাই গৈ আছে পৃথিৱীত বহুত ভাষা হেৰাই গৈ আছে দক্ষিণ আফ্ৰিকাৰ বহু ভাষা ইতিমধ্যে হেৰাই গৈছে তাত অকল ইংৰাজী বা ফৰাচী ভাষা চলি আছে গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলতো আমি এতিয়া লক্ষ্য কৰিছোঁ যে আমাৰ যিবিলাক ডাঙৰ ডাঙৰ ভাষা আহি আছে ইংৰাজী হওক হিন্দী হওক বাঙালী হওক সেই ভাষাবিলাকে আমাৰ অসমীয়া ভাষাটোৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমি এজন অসমীয়াভাষী হিচাপে অঁ অসমীয়া মানুহ হিচাপে সচেতন ব্যক্তি হিচাপে যে আমি প্ৰত্যেকটো পৰিয়ালৰ পৰিয়ালৰ পৰিয়ালে আমি সচেতন হ'ব লাগিব আৰু বিশেষকৈ এটা ভাষা কথিত ৰূপত কেতিয়াও জীয়াই নাথাকে ভাষাটো জীয়াই ৰাখিব জীয়াই ৰাখিবলৈ হ'লে মানে শুদ্ধ ৰূপত চৰ্চা কৰা মানুহ এখিনি হ'ব লাগিব মই যদি এতিয়া ক'ব খোজোঁ যদি সংখ্যা মানে শতাংশৰ দিশত যদি ক'ব খোজোঁ মানে অসমীয়া ভাষাৰ চাৰি শতাংশই চাৰি ভাগৰ এক ভাগ মানুহে সঠিক ৰূপত অসমীয়া ভাষাটো লিখা মেলা আৰু চিন্তা চৰ্চা কৰি আহিছে বাকী সৰহসংখ্যকেই কিন্তু অসমীয়া ভাষাটো বাৰে ভচহু এটা ৰূপত ব্যৱহাৰ কৰি আছে গতিকে সেইফালৰপৰা চাবলৈ গ'লে অসমীয়া ভাষাটোৰ কাৰণে আমাৰ নিশ্চয় দুৰ্দিন আহি আছে আমি সকলোৱে সজাগ হ'ব লাগে আৰু এই ক্ষেত্ৰত আমি সকলোৱে কথিত ৰূপটো বজাই ৰখাৰ লগতে লিখা মেলা কৰিবৰ কাৰণেও আমি আগবাঢ়ি আহিব লাগিব বুলি মই ভাবোঁ